পৰিৱৰ্তনে ভূগোলৰ ভূগোলে তেনেদৰে মানে জলবায়ু আপোনাৰ বিভিন্ন কাৰণত জলবায়ু হয় যেতিয়া আমি ৰুব ৰুব লাগিব গছ গছনি কাটিব নালাগিব গছ গছনি কাটিব নালাগিব গছ পুলি ৰুব লাগিব সেনেধৰণৰ ব্যৱস্থা কৰিব লাগিব